হেল্ল'

অঁ কওক

অঁ অঁ আৰু কোন যাব যাব ন লগৰ খোজকাঢ়িয়ে যাম অঁ মই মই মোৰ লগৰ দুটামানক কৈ দিম তেতিয়া ওচৰৰ আবেলি ন অলপ দেৰিকৈ থকাকৈ যাম অলপ সন্ধিয়া সময়লৈ থকাকৈ যাম অঁ অঁ বটিং চটিং কৰিবি নে নকৰ অঁ বটিং কৰিবিনে নাই বটিং

এক্টিভিটিছ কৰিব লাগিব মানে আচ্ছা অঁ অঁ হেৰি তেতিয়া পইচা লৈ যাব লাগিব সৰহকৈ ন অঁ খাই বৈ আহিম অঁ নহ'লে ৰেষ্টুৰেণ্টখনো বুক কৰি দিওঁ তাত ভাত চাত খাই আহিব পৰা হ'ব অঁ এতিয়া দুপৰীয়া সময়তহে যাম আবেলি অঁ টাইমটো তিনিটা ন মোৰ এইফালৰ চাৰিটামানক মই কৈ দিম তেতিয়া অঁ টিকেট বিশ টকাহে আছিলে ন বিশ টকাই ন বিশ টকাই আছিলে আৰু বটিঙৰ কিমান আছিলে ষাঠি টকামান হ'ব নেকি ষাঠি সত্তৰ টকামান অঁ তাকে হ'ব অঁ হ'ব অঁ